মই অসমীয়া পৰিয়ালতে জন্ম হৈছোঁ অসমীয়া ভাষাটো বহুত প্ৰচাৰ আৰু কলেজ মই সৰুৰ পৰাই মই পঢ়ি আহিছোঁ অসমীয়া অসমীয়া ভাষাত কথা পাতি আহিছোঁ আৰু কলেজত বিশেষকৈ বেছি ভালদৰে কথা ক'ব পৰা হ'লোঁ অসমীয়া ভাষাত আৰু আমাৰ অসমীয়া ভাষাটো জনপ্ৰিয় ভাষা আমি জাতি ধৰ্ম বিচাৰ নকৰোঁ এইবিলাক আমি আমাৰ অসমীয়া ভাষাটো বহুত ভাল লাগে আৰু অসমীয়া ভাষা আমাৰ ইংলিছ হিংলিছ যদি শিকায়ো দিয়ে তেতিয়াও আমি অসমীয়া অসমীয়াত বুজিবলৈ বহুত সহজ হয় আমি আমাক অসমীয়া বস্তু শিকালেও আমি ভালদৰে বুজি পাওঁ বহুত কম সময়ৰ ভিতৰতে